আমি যিকোনো উৎসৱতে ঘৰৰ কিছুমান ধৰকচোন নাৰায়ণ পূজা অলপ দুদিন আগতে মোৰ নাৰায়ণ পূজা গৈছে তাতে আমি নিৰামিষ খাদ্য কিছুমান লাড়ু বনালোঁ পিঠা বনালোঁ পায়স বনালোঁ তাৰপিছত ইভেন নিৰামিষ খাদ্য আমি সেইদিনা ৰহুন পিয়াঁজ নাখাওঁ দালি তৰকাৰী তাৰপিছত ভাজি পনীৰ মা ভাত তেনেকৈয়ে বনালোঁ তেনেকুৱা আৰু আমাৰ বিহুত মাঘ বিহুত মাঘ বিহুত বিভিন্ন ধৰণৰ লাড়ু পিঠা বা ঘিলা পিঠা এ হেৰি আজিকালি তোমাৰ সেই ভকা পিঠা বনোৱা যায় ভাপত দি পেলাই কুকাৰত তেনেকৈ বনাওঁ তাৰপিছত আৰু এই হেৰি বনাওঁ গুড়ৰ লাড়ু বনাওঁ নাৰিকলৰ চিৰা বনাওঁ বিভিন্ন ধৰণৰ তেনেকৈ বস্তু বনোৱা যায় যেনে ব'হাগ বিহুত লাড়ু পিঠা লাউ পানীলাউ বুলি কয় আমি বনাওঁ সেনেকুৱা বস্তু বিভিন্ন ঘিলাপিঠা আৰু বহুত বনোৱা যায় আৰু